আমাৰ গাঁওখনৰ মানুহে গাঁৱৰ ল'ৰা ছোৱালীবিলাকক পলিঅ'ৰ পৰা সুৰক্ষিত কৰিছে কাৰণ আজিকালি চৰকাৰে পলিঅ' টীকাকৰণ আদি কিছুমান চৰকাৰী সুবিধা দিছে যিবিলাক সুবিধা আমি পোৱাই নাছিলোঁ আগতে সেয়ে সকলো সুবিধা চৰকাৰে দিছে আমাৰ গাঁৱতে অংগণবাদি কেন্দ্র আছে আমাৰ গাঁৱত আশা কৰ্মী আছে আমাৰ সকলো ল'ৰা ছোৱালীয়ে এই আশা কৰ্মী আৰু অংগণবাদি কেন্দ্রত গৈ পিনি তেওঁলোকৰ নিদিষ্ট সময়ত তেওঁলোকে যি পাবলগীয়া পলিঅ' টীকাকৰণ আদি তেওঁলোকে কোনো অভাৱ নোহোৱাকৈ চলি আছে বৰ্তমান পলি এই পলিঅ'ৰ ওপৰত পলিঅ' ব্যৱহাৰ নকৰাকৈ বা নোখোৱাকৈ কোনো ল'ৰা ছোৱালীয়ে থকা নাই যিবিলাক বস্তু আমি নাপাইছিলোঁ নেদেখিছিলোঁ এতিয়া বৰ্তমান ল'ৰা ছোৱালীবিলাকে সেইবিলাক হৈ তেওঁলোকৰ স্বাস্থ্য সুস্থ হ'বৰ কাৰণে চৰকাৰে এইখিনি যিখিনি চৰকাৰে সুবিধা দিছে সেইখিনি সকলো ল'ৰা ছোৱালীয়ে বৰ্তমান পাইছে